সাধাৰণতে যদি আমি গাঁৱলীয়া জীৱনত চাবলৈ যাওঁ তেতিয়াহ'লে খেতি বাতিৰ লগত জড়িত যিবোৰ কথা সেই কথাবোৰ সাধাৰণতে আমি দেউতা বা ককা মা দেউতা তেওঁলোকৰপৰাই আমি শিকিব পাৰোঁ কাৰণ তেওঁলোকে ৰাতিপুৱা হাল লৈ পথাৰলৈ যায় ঠিক তেনেদৰে আমিও তেওঁলোকক চাহ জলপান দিবলৈ যাওঁ তেতিয়া আমি তেওঁ হাল কেনেকৈ বাইছে সেইবোৰ চাব পাৰোঁ বা আলি দিয়া সেইবোৰত আমি সহায় কৰিব পাৰোঁ আমি বাৰিষা কঠীয়া তোলা ৰুৱা সেইবোৰ কামত আমি সহায় কৰোঁ আকৌ যেতিয়া ধান কাটিব হয় তেতিয়া আমি ধান কটা ডাঙৰি অনা মৰণা মৰা এইবোৰ কামৰ লগতো গাঁৱলীয়া জীৱনৰ ডেকা গাভৰুবোৰ একেৰাহে জড়িত হৈ থাকে গতিকেলৈ তেওঁলোকক শিকাবলগীয়া কোনো বেলেগ আকৌ ইন্সটিটিউত বা তেনেকুৱা কোনো আৱশ্য়কতা নাথাকে কিন্তু যোনবোৰ চহৰীয়া জীৱনত বাস কৰা ল'ৰা ছোৱালী তেওঁলোকক ফাৰ্মিং পশুপালন আদিৰ বিষয়ে কিছুমান ডিপ্লমা কৰ্চ বা তেনেধৰণে দিবলগীয়া হয় যিবোৰে তেওঁলোকক সেই জ্ঞানখিনিৰ ওপৰত জ্ঞানখিনি অৰ্জন কৰিবলৈ তেওঁলোকক সহায় কৰে